অঁ বৰুৱা দা অঁ অঁ অঁ হেৰি ৰাতি আপোনালোক নাটক চাবলে যাবনে আজি অঁ বান থিয়েটাৰত আছিলে যে অঁ আমিতো যাম বাৰু আমি গোটেই মানে পৰিয়ালটো লৈ যাম আৰু আপোনালোকৰ বাবুহঁত যাবনে অঁ ওলাওক ওলাওক মানে চব একেলগে গ'লে ভাল লাগিব অঁ অঁ নাটকখনৰ নাম চোৰ অঁ এই দৰং কলেজত আগতে কৰিছিলে যে আমি চাবলে মাতিছিলে যে চাবলে গৈছিলোঁ অঁ অঁ অঁ এই নাটকখন কোনে কৰিছে গম পাইনে হেৰি এই গগৈ দাৰ ল'ৰাটো যে ধুনু

অঁ সিয়ে কৰিছে অঁ অঁ অঁ সিয়ে কৰিছে অঁ আঠটামান বজাত আছে বুলি কৈছে অঁ কিন্তু এতিয়া হেৰি ঘৰতে খাই পেলাই যায় নে তাত খোৱা ব্যৱস্থাটো কৰিব অঁ তাত মোক মানে ফোন কৰোঁতে কৈছিলে যে তাত মানে খোৱা ব্যৱস্থাটো কৰিছে কিন্তু এতিয়া বহুত মানুহ হ'ব নহয় কেনেকুৱা হয় খানাটো ঠিক নাই মানে অঁ বেছি দিগদাৰ হ'লে বাহিৰতে খাই দিম নি বাৰু অঁ বহুতদিন হ'ল নাটক চোৱাই নাই আপোনালোক কেতিয়া চোৱা আপুনি লাষ্টত আগতে অঁ অঁ অঁ তেনেকুৱাই এই বাবুহঁতে মানে নাটকটো চালে ভাল হয় ন মানে ইন্টাৰেষ্টটো আহি মানে হেৰিটো আহিব ৰুচিটো আহিব ভালকে হয় নাই বাৰু অঁ অঁ অঁ এতিয়া ঘৰতে আছে নে অঁ অঁ আপুনি গাড়ীখন লৈ যাব নে কেনেকে যাব বাৰু অঁ অঁ মানে আমাৰ এই সৰুজনীক লৈ লৈ যাব পাৰিব নি লগতে অঁ তেতিয়া অঁ তেতিয়া মানে আমি আমিকেইটা বাইকৰ লগত গুছি যাব পাৰিম মানে হয় নি অঁ হ'ব বাৰু তেতিয়াহ'লে লগ পাম আৰু তেতিয়া হ'লে ন ৰাতিয়েই হ'ব দিয়ক ৰাখিছোঁ